ঐ ৰূপান্তৰ কি খবৰ ভাল ভাল বহু দিন খা খবৰ নাই যে ভাল ভাল বিয়া চিয়া পাতি খা খবৰ নোহোৱাই হ'ল নিৰ্মালীৰ কি খবৰ ফেচবুকটো দেখি পাবলৈ নাই তুমিতো ফেচবুকত নাথাকাই বাৰু তাইকো দেখি পাবলৈ নাই যে বিয়া পাতি একদম গায়েব ল'ৰা ছোৱালী কি খবৰ অঁ একদম সৰুতে লগ পোৱা নহয় ডাঙৰেই হ'ল চাগে তাইকো স্কুলত দিছোঁ অঁ তাই ক্লাছ টু পাইছেগৈ এইবাৰ

হেই একেখন ঠাইতে থাকোঁ ভাবিছিলোঁ কোনোবা এদিনা লগ হওঁ আহাঁ নহ'লে গোটেইকেইটাই কোনোবা দিনা সময় দিব পাৰিবানে নাই নিৰ্মালীকো ক'বা দেওবাৰ এটাই ঠিক কৰা নহ'লে চবৰে অফিচো বন্ধ অঁ তাকে এই সোণাৰীগাঁও চিলড্ৰেন পাৰ্ক এখন আছে যে তাত পোৱালিকেইটাৰ কাৰণে ভাল হ'ব নেকি তালৈকে যাওঁ নেকি নহ'লে বৰ ল'ৰা ছোৱালীবিলাকৰ উৎপাতত দিগদাৰে হয় আমি ভালকৈ লগ কৰাই নহ'ব অঁ নতুনকৈ খুলিছে অঁ তালৈকে যাওঁ বুলি ভাবিছোঁ তোমালোকৰ সুবিধা হ'ব নে দেওবাৰে অঁ চাবাচোন দেই আবেলি তিনি মান বজাত পোৱাকৈ যাওঁ নহ'লে অঁ অঁ তাইক জনাই দিবা দেই অঁ লগ পাম দিয়া অঁ